হয় মই আপোনালোকৰপৰা জেকেট এটা ক্ৰয় কৰিছিলোঁ যোৱা বিছ ছেপ্তেম্বৰত কিছু কাৰণৰ বাবে এই অৰ্ডাৰটো বাতিল কৰিব বিচাৰিছোঁ হয় তাৰ প্ৰচেছটো কি হ'ব বাৰু হয় মোৰ অৰ্ডাৰ আই ডিটো হৈছে এক সাত শূন্য পাঁচ ছয় মোৰ জেকেটতো বাতিল কৰাৰ দুটা মূখ্য কাৰণ আছে হয় দুটা মূখ্য কাৰণ আছে প্ৰথম কাৰণটো হৈছে মই জেকেটতো আমাৰ ইয়াৰে বিপণীসমূহত আপোনালোকতকৈয়ো কম মূল্যত বিকি থকা গম পাইছোঁ হয় আপোনালোকতকৈ কম মূল্যত দিয়া হৈছে আমাৰ ইয়াৰ বিপণীসমূহত আৰু দ্বিতীয় কাৰণটো হৈছে মোৰ পছন্দৰ ৰঙটো আছিল ক'লা কিন্তু আপোনালোকৰ তাত সেই ক'লা ৰঙটো উপলব্ধ নথকাৰ বাবে মই নীলা ৰঙ অৰ্ডাৰ কৰিবলগীয়া হৈছিল কিন্তু আমাৰ ইয়াৰ বিপণীসমূহত মই জনাত ক'লা ৰঙ উপলব্ধ আছে গতিকে এইকেইটা মূখ্য কাৰণৰ বাবে মই মোৰ অৰ্ডাৰটো বাতিল কৰিব বিচাৰিছোঁ হয় মোৰ এই দুটাই মূখ্য কাৰণ আছিল অৰ্ডাৰটো বাতিল কৰাৰ

হয় আৰু এটা কথা হ'ল যে মোৰ জেকেটটোৰ বাবে মই আপোনাৰ অনলাইন মাধ্যমেৰে পেমেন্টতো কৰি থোৱা হৈছিল আৰু মই পেমেন্টটো কিমান দিনৰ ভিতৰত ঘূৰাই পাম বাৰু মোৰ একাউন্টত হয় আপোনাৰ দুদিন লাগিব ন হয় হয় ধন্যবাদ মোৰ আপোনাৰ অৰ্ডাৰটো বাতিল কৰাৰ বাবে আৰু আপোনাৰ মোৰ ভৱিষ্যতে আপোনালোকৰপৰা কিবা বেলেগ বস্তু ক্ৰয় কৰিবলে একো অসুবিধাৰ সন্মুখীন নহয়তো হয় হয় একো অসুবিধাৰ সন্মুখীন নহয় ন' হয় হয় ধন্যবাদ মোৰ অৰ্ডাৰটো বাতিল কৰাৰ বাবে